অঁ কোনে কৈছে

লগাই থৈছোঁ কওকচোন কি কয় শাক পাচলি কৰোঁ অলপ বৰ বেছি নহয় আজিকালি বান্দৰৰপৰা খেতি কৰিব নোৱাৰি নহয় নাই আমি তেনেকুৱা বাহুল্যকৈ নকৰোঁ কেতিয়া খাবৰ কাৰণে কৰোঁ লাই মূলা এনেকুৱা অলপ চলপ কৰা যায় বাৰী আমাৰ বিশেষ মোৰ ডাঙৰ বাৰী নহয় কাৰণ এতিয়া পানী শুকুৱাই নাই তেনেকুৱা এটা কথা ধানখেতি আগত কৰিছোঁ দুইটা ধানখেতি এতিয়া তেনেকুৱা মাটি নাই তথাপি অলপ আৰু খৰালি অলপ চলপ কৰা যায়ে মোৰ মাটি ইয়াত কম মানে মই এনেটো এইবোৰ তাত গোঁসানী সত্ৰৰপৰা লোৱা মাটিহে অকণমান লৈ ঘৰ বনাই থকা তাৰ বাহিৰে আমাৰ ইয়াত বৰ বিশেষ মাটি বাহিৰত নাই সেইকাৰণে খেতিৰ যাৰে তাৰে লগত কৰ'বাত অকণমান কৰা যায় সুবিধা পালে নহ'লে আৰু কৰিব পৰা নহয়ে তাতো এতিয়া খেতি কৰা মানুহৰো অভাৱ আমি আৰু এতিয়া বয়স হ'ল নহয়

নিশ্চয় খেতি যি খেতিয়ে নহওক যদি কৰিব পৰা যায় অকণমান কষ্ট কৰিব লাগে যেনেকৈ শাওন মাহত এতিয়া বোকাত মাটি ৰোৱা যায় কিন্তু খৰালি দিনতে কৰা শাওন মহীয়া শুকান দিনত তাক ধান কাটি আনি তাক ঘৰত সোমোৱা যায় নহয় তাকে কষ্টও কৰিব লাগিব আৰু সেইদৰে উপাৰ্জনো হ'ব আৰু ঠিক সেইদৰে হ'ব যেতিয়া অসমৰ খেতিয়ে পথাৰে কোৰ কটাৰী কিবা মাৰি লাগিব পৰা যায় তেতিয়া নিজৰ স্বাস্থ্য়টো ভালে থাকে ল'ৰা ছোৱালীৰ খেতিত এইটো তেনেকৈ মোৰ নাই ল'ৰা আছে যদিও চাকৰি বাকৰি কৰি য'ত ত'ত থাকে আৰু ঘৰত এতিয়া তেনেকৈ মানুহ নায়ে মই বোৱাৰী মই এনেকৈ কেইজনমানহে থাকোঁ ঠিক আছে